সঁচা অৰ্থত ক'বলৈ গ'লে আমাৰ গাঁৱত গেলামালৰ দোকান নাই গাঁৱৰে নিকটৱৰ্তী প্ৰায় এক কিলোমিটাৰ আঁতৰ হয় ফুকনহাট চাৰিআলিত গেলামালৰ দোকান আছে আমি সেই দোকানৰ পৰাই সমস্ত বস্তু খাওঁ গেলামালৰ দোকানত আপুনি সকলো বস্তুৱেই পোৱা যায় আলু দালি মিঠাতেল চাবোন চাৰ্ফ বিস্কুট পিঁয়াজ চয়াবিন আদি সকলো যাৱতীয় এখন ঘৰত যিখিনি বস্তুৰ প্ৰয়োজন হয় সেই সকলোখিনি বস্তুৱেই গেলামালৰ দোকানত পোৱা যায় এই গেলামালৰ দোকানত আকৌ বাকী দিয়া ব্যৱস্থাও আছে কোনোবা মানুহে হয়তো আজি নগদ টকা দিবলৈ তেওঁৰ অসুবিধা হৈ আছে বা তেওঁৰ সেইটো মাহেকীয়া হিচাপে খোৱাৰ ব্যৱস্থা আছে তেতিয়া কি কৰে এখন বহী থাকে সেই বহীখনত তেওঁ আজি কি কি বস্তু আনিব আটা আনিব ময়দা আনিব ৰিফাইন আনিব বা যিখিনি প্ৰয়োজনীয় বস্তু আজি বজাৰ কৰিবলগীয়া আছে সেই বস্তুখিনি সেই বহীখনত লিখি দিব আৰু গেলামালৰ দোকানীজনে তাৰ এগেইনষ্টত দামটো লিখি তেওঁ বস্তুখিনি জুখি দি পঠিয়াব আৰু তেওঁ মাহেকৰ মূৰত এমাহত কিমান খৰচ হ'ল সেই খৰচটো তেওঁ এমাহৰ মূৰত তেওঁ পৰিশোধ কৰিলে বা এনেকুৱাও নহয় যে গেলামালৰ দোকানত মাহেকীয়াহে পৰিশোধ কৰিব দৈনিক বস্তু কিনি খাবও আপুনি পাৰে আপোনাৰ হাতত বোলে পইচা কম আছে পঞ্চাছ টকাহে আছে কিন্তু আপোনাক লাগে বস্তু তিনিটা তেতিয়া আমি কি কৰোঁ সেই পঞ্চাছ টকাত আমি মিলাই তিনিটা বস্তু আনিও খোৱাৰ ব্যৱস্থাটো দোকানখনত আছে এনেকেই আমি গেলামালৰ দোকানৰ পৰা এইটো লাভো বুলি ক'ব পাৰি মানুহৰ হাতত কেতিয়াবা টকা পইচাৰ অসুবিধা হ'বও পাৰে কিন্তু বস্তুটো প্ৰয়োজনীয় বস্তুটোতো দৰকাৰ হ'বই সেই কাৰণে গেলামালৰ দোকানীয়ে সেই ব্যৱস্থাটো ৰাইজক দিয়ে যে তুমি নি খোৱা আৰু মাহৰ শেষত এই বস্তুখিনি যিটো দাম সেইটো তুমি পৰিশোধ কৰা